আমাৰ ব্যৱসায়ত জীৱ জন্তুবোৰ যত্ন ময়ে লওঁ যদি মই কেতিয়াবা সময় নাপাওঁ তেতিয়া ল'ৰাটোৱে হ'লেও চায় মানুহজনে হ'লেও চায় আৰু ছাগলী পোহোঁ কুকুৰা পোহোঁ গাহৰি পোহোঁ আৰু গৰু পুহিছোঁ ঘৰতো সেইবিলাক বস্তু থাকিবই লাগে আৰু তেনেকেই পুহি মেলি যত্নও লৈছোঁ তেনেকৈ এতিয়া ধৰি লওক কুকুৰা আপোনালোকে কুকুৰা পুহিলে কুকুৰা পুহিলেই নহ'ব তেওঁলোকক যত্ন ল'ব লাগিব চাফ চিকুণ হ'ব লাগিব এতিয়া ধৰি লওক আপুনি কুকুৰাই ডেইলি একেডখৰ জেগাত বান্ধি আমি থৈ দিওঁ জেগাডখৰটো লেতেৰা হ'ব সেইটো কাৰণে কুকুৰাখিনি সদায় যিডখৰ জেগাত কুকুৰা থাকে সেইডখৰ জেগা সদায় ৰাতিপুৱা আমি কুকুৰা যদি মেলি দিওঁ আৰু বাৰীত নিজৰ বাৰীত যদি আমি মেলি দিওঁ বা চৰিবলৈ মেলিবলৈ তেওঁলোকক মেলি দিয়াৰ পাছত তেওঁলোককতো জেগাডখৰতো চাফা কৰিব লাগিব তেনেকেই মই কুকুৰা মেলি দিলে জেগাডখৰ ভালকৈ শাৰি পুচি চাফা কৰি তেওঁলোকক নতুনকৈ তলত টুং দিওঁ নহ'লে টুং নেপেলালে মানে তেনেকৈ বস্তা কাটি বস্তা পাৰি দিওঁ আৰু তেওঁলোকৰ যেতিয়া সিহঁতি গধূলি সোমাবলৈ আহে তেনেকুৱাত তেওঁলোকক সদায় দানা দিব লগা হয় আৰু তেনেকেই দানা দিওঁ দানাৰ লগত অকল দানা খালে নহ'ব আমি এতিয়া ভাতকেইটা খাওঁ অকল ভাত খাওঁ জানো তেনেকেই কুকুৰা পানীও দিব লাগে দানা দিয়াৰ লগে লগে পানীও দিওঁ তেওঁলোকে পানীও খায় পানী খোৱাৰ পাছত তেওঁলোকক আমি গধূলি হ'লে সদায় তেনেকেই আপদাল কৰি আমি গঁড়ালত বান্ধিব লগা হয় আৰু ৰাতিপুৱা যদি ওলাই যায় তেওঁলোকৰ সদায় থকা ঘৰটো আমি শাৰী পুচি চাফা কৰোঁ চাফা কৰাৰ পাছত আকৌ গধূলি সোমাব তেনেকুৱাত আমি চাফা তাফা কৰি আকৌ আমি নতুনকৈ টুং চুং ছটিয়াই নহ'লে বস্তা পাৰি তেনেকৈ কুকুৰাখিনি বান্ধি থওঁ আৰু এতিয়া গৰু পুহিছোঁ গৰুটো অকল গোহালিত বান্ধি থ'লে নহ'ব তেনেকেই গৰু এতিয়া ৰাতিপুৱা আমি চৰাবলৈ লৈ যাব লগা হয় বা এৰাল দিওঁ এৰাল দিলেতো তেওঁ এৰালতে থাকিব এতিয়া আমি তেওঁতো আমি আলটো দি থৈ আহিলোঁ আৰু তেওঁলোকৰতো পিয়াহতো লাগে তেওঁলোকেতো বান্ধি থোৱা গৰুজনীয়ে পানী খাব নোৱাৰে সেই তেনেকেই আমি সময়মতে তাক আমি পানী দিব লগা হয় পানী খোৱা আৰু গধূলি যেতিয়া গৰু গোহালিলৈ আনো গোহালি লৈ অনাৰ পাছত আমি তেওঁলোকক দানা দিওঁ গৰুক দানা দি বা আমি যদি ঘাঁহ কাটি থওঁ তেওঁলোকক সদায় গোহালিত ঘাঁহ দিব লগা হয় আৰু আমিতো সদায় আঠুৱাৰ ভিতৰত থাকোঁ ৰাতি হ'লে গৰুটো নাথাকে তেনেকেই গৰুৰ ওচৰত সদায় মহ কেনেবাকে পোক পতংগ তেনেকেইতো কিছুমান আমনি কৰেহি তেওঁলোকেতো শান্তি নাপায় ন সেইটো কাৰণে তেওঁলোকক আমি সদায় গধূলি একোৰা কাষতে আমি ধৰি লওক কিবা হেৰি জুইকুৰা লগাই মেলি অলপ মহ বা পোক চোকবিলাক আমি সদায় গধূলি সিহঁতৰ ওচৰৰ পৰা আঁতৰাই থওঁ ঠিক তেনেকেই আজি ছাগলী পুহিলোঁ ছাগলীটো আমি স সহীয়া ছাগলী হ'লেতো আমি এৰাল দিব নোৱাৰোঁ এতিয়া ধৰি লওক আমি মেলি দিলোঁ মেলি ৰাতিপুৱা হ'লেতো মেলি দিওঁ তেওঁলোকক মেলি দিয়াৰ লগে লগে তেওঁতো গঁৰাল আছে আমাৰ গঁৰাল থকাৰ ভিতৰত ছাগলী সোমালে সোমোৱাৰ পাছত যদি সদায় যদি তাত হাগেও সিহঁতি মুতেও তেনেকেই যদি আমি ছাগলীখিনিক যদি আমি আকৌ গধূলিকৈ গঁৰালত তেনেকেই সোমোৱাই থওঁ তেতিয়া কি হয় ছাগলী সদায় চাফা নহয় আৰু তেওঁলোকক ফাপৰে ধৰা নিচিনা ধৰে আৰু মানে দেখিবলৈ ছাগলীকেইজনী ভাল নহয় আৰু চাফ চিকুণ নহয় আৰু তেনেকেই বস্তু এটা পুহিলে যদি লেতেৰা পেতেৰা হয় তেনেকৈ জানো আমি বস্তুটো আমাৰ মৰম লাগিব আৰু ছাগলীটো সেইটোতো আমি বিকি দিওঁ ন সেই ছাগলীটো মাংসটো খায় এতিয়া সেই তেনেকেই যদি আমি খোৱা বস্তুটোৱেই হওক বা পোহা বস্তুটোৱেই হওক আমি যদি ভালকৈ চাফা নকৰোঁ তেতিয়া পুহি বা লৈ একো লাভ নাই সেইটো কাৰণে বস্তুটো তেনেকেই মই মোৰ ঘৰত মই ছাগলী ৰাতিপুৱা মেলি দিওঁ মেলি দিয়াৰ পাছত সিহঁতক দানা খোৱাও মেলি দিয়া পাছতে নামি অহাৰ পাছতে মই দানা দিওঁ দানা খোৱাৰ পাছত তেওঁলোকে গুচি গ'লগৈ যোৱাৰ পাছত আকৌ দুপৰীয়া আহে দুপৰীয়া অহাৰ লগে লগে তেওঁলোকক পানী দিওঁ খাবলৈ আৰু তাৰ লগত আকৌ দানা দিওঁ দানা দিয়াৰ পাছত তেওঁলোকে গ'লগৈ যোৱাৰ পাছত সন্ধিয়া আকৌ সন্ধিয়াকৈ আগে যেতিয়া ঘৰলৈ আহে তেতিয়া মই কি কৰোঁ সিহঁতৰ গঁৰালটো ধুনীয়াকৈ সাৰি মেলি চাফা কৰি সিহঁতক গঁৰালত তোলোঁ ঠিক তেনেকেই আজি হাঁহজনী পুহিলোঁ হাঁহ পোহাৰ লগে লগে হাঁহে কেনেকুৱা লেতেৰা কৰে জানেই এতিয়া হাঁহ পুহিলোঁ হাঁহক যদি সদায় আমি বান্ধোনতো থওঁ বা আমি নিজৰ ঘৰ পুখুৰীত যদি মেলিও দিওঁ তেনেকেই আমি সিহঁতকো আপডাল কৰিব লাগিব আৰু যদি মই কেতিয়াবা যদি অলপ কিবা কামত বিজি হৈ থাকোঁ তেতিয়াতো ল'ৰাটোৱে বা এওঁটোও চাব লাগিব নাচালেতো নহ'ব সেই ঠিক তেনেকৈ মই যদি কেতিয়াবা মই বিজি থাকোঁ তেতিয়া মোৰ ল'ৰাটোৱে হ'লেও সেইখিনি কাম সি হ'লেও কৰে আৰু দেউতাকে হ'লেও কৰে সেই কোৱা কাৰণে সদায় বস্তুটো চফাকৈ ৰাখিব লাগে আৰু সেই বস্তু সদায় পুহিলে চাফ চিকুণে মেইন আৰু তেওঁলোকক কেনেকৈ আপডাল কৰিব লাগে সেই তেনেকেই মই হাঁহো গঁৰালত সোমোৱাৰ লগে লগে লগে মই সিহঁতক সোমোৱালো ৰা ৰাতিহে গধূলি আৰু ৰাতিপুৱা কি কৰোঁ সিহঁতক মেলাৰ লগে লগে মই দানা দিওঁ আৰু দানা দিয়াৰ লগে লগে যেতিয়া ওলাই যায় সিহঁতক মেলি দিওঁ পুখুৰীত মেলি দিওঁ মানে দিনটো তেওঁলোকে পুখুৰীতে চৰি থাকে আৰু কেতিয়াবাটো দানা খাবলৈ আহে কেতিয়াবা নাহে ঠিক তেনেকেই মই সিহঁতক গৈ চাই থাকোঁ চাই মেলি আহি চৰাই মেলি আকৌ নিজৰ গঁৰালত সময়মতে সোমোৱাবলৈ লৈ আনো লৈ আনি সিহঁতক চাফা তাফা দিনটো হাঁহৰ গঁৰাল চাফা কৰি আৰু তেওঁলোক খোৱাৰ আহাৰ দি সম্পূৰ্ণৰূপে তেওঁলোকক আগ আগৰ নিচিনাকৈ বান্ধোনত ৰাখোঁ ঠিক তেনেকৈ গৰু হওক ছাগলী হওক কুকুৰা হাঁহ তেনেকেই আমি পুহি পুহিছোঁ আৰু তেনেকৈ উন্নতো হৈছোঁ সেইটো কাৰণে যিকোনো বস্তু এটাৰ মানুহে পুহিলে সম্পূৰ্ণৰূপে সিহঁতৰ দায়িত্বখিনি পালন কৰিব লাগে আৰু সিহঁতক সদায় চফা চাফ চিকুণকৈ ৰাখিব লাগে যেনেকৈ আমি আজি গাটো ধুলোঁ নিজেই চাফা হ'লোঁ নিজৰে ভাল লাগিলে ঠিক তেনেকৈ সিহঁতক গা ধুৱাব নালাগে কিন্তু সিহঁতক খোৱা যোগানখিনি আৰু সিহঁতে যিডখৰ জেগা ঠাইত মানে যিটো গঁৰালত থাকে সেই গঁৰালৰ জেগাডখৰ সেই গঁৰালটো ধুনীয়াকৈ সিহঁতক চাফা চাফ চিকুণে ৰাখিব লাগে আৰু তেওঁলোকে যেতিয়া সোমাবলৈ বিচাৰে সিহঁতেতো লেতেৰা বেতেৰাকেতো সিহঁতি নাজানে সিহঁতিতো যেনেকৈ ৰাখে তেনেকেই থাকিব কিন্তু সিহঁ সেইখিনি দায়িত্বখিনি নিজেই সদায় পালন কৰিব লাগিব আৰু তেনেকেই পালন কৰা কাৰণেই বস্তুটো সদায় আপোনাৰ বস্তুটো ভালে ৰাখ থাকিব আৰু তেনেকৈ সম্পূৰ্ণৰূপে সিহঁতিও অলপ চফা চাফ চিকুণ হ'ব তেনেকেই আমি যেনেকৈ চাফাকৈ থাকোঁ আৰু তেনেকেই জীৱ জন্তু পুহিলে গৰু হওক ছাগলী হওক কুকুৰা হওক হাঁহ হওক তেনেকেই অলপ মানে চাফ চিকুণে ৰাখিব লাগে তেতিয়া সিহঁতিও চাফা হৈ থাকিব আৰু আমি বস্তুটো কুঁহিলে কাবাক মানে আজি বিক্ৰী কৰিম বিক্ৰী কৰা কৰিবলৈ আহিলেও বস্তুটো যদি গ্ৰাহকে ভাল নেদেখে চাফা নেদেখে লেতেৰা পেতেৰা দেখে সেই তেনেকৈ বস্তুটো নিবলৈ কোনেও ভাল নাপায় সেইটো কাৰণে সিহঁতি নাজানে সিহঁতক আমি যেতিয়া নেকি আমি পুলি আনি আমি সিহঁতক সৰুৰ পৰা ডাঙৰ কৰিছোঁ পুহিছোঁ তেনেকেই সিহঁতক চফা তফা কৰি ডাঙৰ দীঘল কৰিলে ভাল আৰু চাফ সদায় জীৱ জন্তু পুহিলে গৰু হওক ছাগলী হওক কুকুৰা হওক বা হাঁহ হওক এই বস্তুটো পুহিলে সদায় চাফ চিকুণে ৰাখিব লাগে আৰু সিহঁতৰ সময়মতে দানা পানী দিব লাগে আৰু আমি চোৱা চিতা কৰিব লাগে আৰু কেনেকৈ সিহঁতক আমি চাফা কৰোঁ আৰু আপডাল কৰোঁ আৰু সিহঁতক কেনেকৈ আমি চাফাকৈ ৰাখোঁ